অঁ বাইদেউ আপুনি ঘৰত আছে মানে অহাকালি শিৱ ৰাত্ৰি আহিলে নহয় শিৱ ৰাত্ৰি যাবলৈ হেৰি কৰি ধূপ তেল লৈ আমি যাম দিয়ক কেইটামান বজাত যাব অঁ তিনিটামান বজাত খাই মেলি ঘৰৰ ঘৰুৱা কামবিলাক কৰি আজৰি হৈ যাম লগতে বাবুহঁতকো লৈ যাব অঁ দিয়ক দিয়ক মই এতিয়া সেই সময়তে ওলাম দিয়ক দহটা বজাত ন অঁ ঠিকে আছে দিয়ক হেল্ল' অঁ বাইদউ অঁ ৰ'ব দেই এই আমাৰ ঘৰত আলহীও আছে আলহী কেইটাকো লৈ যাম নেকি অঁ আলহীকেইটাকো লৈ যাম দিয়ক অলপমান পলম হ'বও পাৰে দহটাতকৈ অলপ হেৰি হ'ব পাৰে আপুনি কিন্তু মোক এই নাযানে দেই অঁ ঠিকে আছে দিয়া দিয়ক ৰাখিছোঁ